তিতাবৰৰ কেব এজেঞ্চিত লাগিছেনে হয় মই তিতাবৰ বৰৰ গোঁহাইজানৰ পৰা কৈছোঁ মই আপোনালোকৰ কেব এজেঞ্চিৰ পৰা এখন গাড়ী বুক কৰিব বিচাৰিছোঁ হয় মই নিজেই চলাই যাবৰ বাবে লাগিছিল মোৰ লগত মোৰ বন্ধু কেইজনমান যাব আমি শ্বিলংৰ যাবৰ বাবে এই ট্ৰিপটো উলিয়াইছোঁ তাত আমি প্ৰায় পাঁচদিনমান থাকিম সেইকাৰণে ছয়দিনৰ বাবে গাড়ীখন লাগিছিল অঁ ভাড়াটো কিমান পৰিব বাৰু আচ্ছা পইচাটো কিলোমিটাৰত ধৰা হয় ন ঠিক আছে হ'ব বাৰু তেতিয়াহ'লে বাকী ডিটেইলচখিনি আপোনাক হোৱাটচাপত দি দিম মই হ'ব ঠিক আছে